ৰন্ধা বঢ়াৰ বিষয়ে বহুতো জানো তাৰে ভিতৰত গাহৰি মাংস সোৱাদকৈ বনাব জানো প্ৰথমে গাহৰি মাংসখিনি সৰু সৰুকৈ টুকুৰা কৰি কুহুমীয়া পানীত ধুই লওঁ তাৰপাছত দহ মিনিটমান বইল কৰি লওঁ সেইখিনি সময়তে মাতি মাহখিনি কুহুমীয়া পানীত তিয়াই লওঁ পিঁয়াজ নহৰু আদা কেঁচা জলকীয়া জালুক লং এটামান ইলাচী দুটামান সকলো মিলাই ঢেৰঢেৰীয়াকৈ পিছি লওঁ মাংসখিনি বইল হোৱাৰ পিছত নতুনকৈ কেৰাহী পাতি দিওঁ মাংসখিনি লাগি নধৰিবলৈ বাবে অলপ সৰিয়হ মিঠাতেল দি দিওঁ তেল ভালকৈ গৰম হোৱাৰ পাছত পিছি থোৱা মছলাখিনি কেৰাহীত দিওঁ লগতে মাংসখিনি দি দিওঁ দহ মিনিট সময় ভজাৰ সময়তে মাতি মাহখিনি দি দিওঁ তাৰপাছত সোৱাদ অনুযায়ী নিমখ আৰু খাৰ দি দিওঁ লগতে মাংসৰ পৰিমাণ চাই পানী ঢালি বি চল্লিছ মিনিটমান সময় সিজাই দিওঁ তাৰপিছত কেঁচা ধনিয়া অলপ মিহিকৈ কাটি দিওঁ